মই ধৰ্মীয় বা আনুষ্ঠানিকভাৱে যদি আমি ক'বলৈ যাওঁ দেৱ দেৱীৰ মূৰ্তিত তেনেকৈ উৎসৱ আমি যদি ক'বলৈ যাওঁ তেনেকৈ আমি আমাৰ যি আমাৰ যি সাংস্কৃতিক ধৰ্ম সেই ধৰ্মৰ ভিত্তিতে আমি সেই নৃত্য আমি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যাওঁ সেই ধৰ্মীয় দেৱ দেৱীৰ মূৰ্তিক কিন্তু আমি যদি চাবলৈ যাওঁ ধৰ্মৰ ক্ষেত্ৰত আমাৰ যি গাঁওখনৰ যি নীতি নিয়ম সেই নীতি নিয়মৰ মাজেৰে আমি এই ধৰ্মৰ ভিত্তিটো অভিজ্ঞতাৰ ফালৰ পৰা মই ক'ব লাগিব কাৰণ মই নীতি নিয়মৰ ভিত্তিতহে আমি ধৰ্মীয় অনুষ্ঠানসমূহত প্ৰৱেশ কৰোঁ কাৰণ এই ধৰ্মীয় অনুষ্ঠানসমূহত বহুতো নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ পালন কৰি আমি ধৰ্মীয় অনুষ্ঠানসমূহত প্ৰৱেশ কৰোঁ